মই যোৱা বহাগ বিহুত এটা হোম থিয়েটাৰ লৈছিলোঁ সেই হোম থিয়েটাৰটোৰ ছাউণ্ড ছিষ্টেমটো ভাল বেছটো ভাল আৰু যিমানখিনি ছাউণ্ড হোম থিয়েটাৰটোৰপৰা পাব লাগে সিমানখিনিয়ে পাবলৈ সক্ষম হৈছোঁ